হেল্ল' অঁ এই মই মই হৰিতা গগৈ কৈছোঁ অঁ বহুত দিনৰ মূৰত মানে হেৰি আকৌ কথা এটা নহয় অঁ মনত পৰিলে হেৰি আকৌ এই বহুতদিন মানে সেইফালে ফুৰিবলৈ যোৱা নাই তোমালোকৰ সেইফালে বোলো এদিন যাম বোলো এইবাৰ যাম বুলি ভাবিছোঁ মানে অঁ এইবাৰ যাম বুলি ভাবিছোঁ হা কাইলে মানে এই প্ৰ'গ্ৰেমবিলাকো বোলো হেৰি কৰিম অলপ দিন থাকিম আৰু কেইমাহমান তাতে অঁ জেগাবোৰো চাম বোলো ইমান যাম যাম বুলি যাব পৰা নাই অঁ বিহুতে যাম বুলি ভাবিছোঁ আৰু বিহু আহি আছে নহয় আৰু তোমাৰ ভালেই নহয় অঁ ঘৰত সকলোৱে ভালেই আৰু এইয়া এই বিহুটো বোলো চামগৈ এইবিলাক কি কি তাত কেনেকুৱা প্ৰ'গ্ৰেমবিলাক হয় কেনেকৈ সংস্কৃতিবিলাক হেৰি কৰা হয় বিহুটো হেৰি কেনেকে পাতিব লাগিব হেৰি পতা হয়

বিহুসকল চব গাঁৱৰ মানুহে চাগে একেলগে আৰু

অঁ

অঁ চবৰে আকৌ নিয়মবোৰ বেলেগ বেলেগ নহয় সেইবোৰ চাই ভাল লাগে আকৌ সেইকাৰণে যাম বুলি ভাবিছোঁ আমাৰ ইয়াৰও নিয়মবিলাক বেলেগ অঁ অঁ অঁ গৰু গৰু গৰু মানে গোহালি পৰা উলিয়াই নিয়া হয় চাগে এইবিলাক নিয়মো কৰে হয় নেকি এবাৰ এঠাইলৈ গৈ তেনেকে দেখিছিলোঁ

অঁ অঁ গৰু বিহু দিনাও হয় চাগে বিহুটো মৰা হয় নেকি হয় অঁ অঁ

অঁ হয় হয় অঁ সেইবোৰ চাইটো বেছ আমোদ লাগিব

তাতে আৰু সেই কপৌ ফুলটো ফুলিব নহয় চাগে এতিয়া এই ব'হাগ মাহ ফাগুনৰ পৰাটো ফাগুণ মাহটোৰ পৰা ফুলেই নহয় আৰু অঁ সেই অঁ এতিয়া ফুলিয়ে চ'ত ত'ত চ'ত মাহটোত অঁ হ'বই চাগে ন অঁ তাত প্ৰাকৃতিক সৌন্দৰ্যও চাগে ধুনীয়া নদী চদীও আছে নেকি ওচৰত অঁ অঁ

অঁ সেইবোৰ সকলো নিয়ম কৰা হয় ন হয় হয়

অঁ অঁ

অঁ অঁ অঁ অঁ

মাঘৰ বিহুটো কেনেকৈ পতা হয় হয় নহয় নহয় আমাৰ ইয়াত আকৌ নিয়মটো বেলেগ মানুহবিলাকক দেখোঁ অঁ অঁ অঁ জুই জ্বলাই জুই জ্বলাই দিয়ে আৰু সেইবিলাক অঁ

হয় হয়

হয় অঁ আমাৰ এইবিলাকে নিয়ম কৰা নহয়

হয় হয় তাত মে ডাম মেফিটো পতা হয় ন তাত অঁ অঁ

ৰাতি চাহে এইবিলাক প্ৰ'গ্ৰেম ছ'গ্ৰেম কৰে

হয় হয় অঁ আমাৰ ইয়াতে কিন্তু পতা নহয় সেইকাৰণে আকৌ এতিয়া কেতিয়াবা চাওঁ চাওঁ লাগে নহয় অঁ তাকে কিমান দিন থকা হয় আৰু পাৰিলেহ আউ হেৰি নহয় আৰু আলি আয়ে লৃগাং সেইটোও পতা হয় ন মিচিং জনজাতি আছে নহয়

অঁ

হয় অঁ তেওঁলোকৰ এইবিলাকো ভালেই লাগে ন ইমান জনা নাযায় আৰু গ'লে অঁ কি নদী কিনাৰত আছে অঁ এতিয়া যোৱাটো হ'লে বাৰু কৰিব পাৰিম আৰু কেতিয়া যাব পাৰোঁ সেইটোহে এতিয়া সেয়া বিহুৰ ওচৰতে মানে মাঘৰ বিহুৰ ওচৰতে যোৱাটো সদায় ভাল হ'ব আলি আয়ে লৃগাং আৰু মে ডাম মেফিটোও চাব পৰা যাব অঁ অঁ দেখুৱাই থাকে অঁ

অঁ সেইবিলাকত তথাপি এনেই এনেকে দেখাটো হয় হয় ভাবিছো এতিয়া হেৰি কৰিব পৰা যায় অঁ

অঁ ব'হাগ মাহটো চব জাতিবিলাকেই চব সকলো জনজাতিয়ে পালন কৰিবলৈ লৈছে আজিকালি

বিহুটো ব'হাগ বিহুটো

চাওঁ বাউ কেতিয়া যাব পাৰোঁ দেই হ'ব তেনেহ'লে দেই অঁ যোৱাটো হ'লে দেখিমেই নহয় আৰু এইবিলাক নহয় তেতিয়া আলোচনা কৰিম চাম অঁ

হ'ব যাম আৰু

হ'ব দিয়ক তেনেহ'লে দেই